অঁ হয় হয় কওকচোন

আচ্ছা হয় হয়

অঁ চিটটো এভেলেব'ল আছে বাৰু এতিয়া অঁ মানে চেয়াৰিং চিট লাগে মানে বেড লাগে নে চিংগলকৈ লাগে ৰুমটো আচ্ছা অঁ অঁ আমাৰ মই আপোনাক নিয়মবিলাক কৈ দিওঁ মানে ফাৰ্ষ্টটো হ'ল আপোনাৰ ডাবল চেয়াৰিঙৰ এইটো ছিক্স থাউজেণ্ডকৈ পৰিব পাৰ মান্থ ফুড আৰু সেইবিলাক চব মিলাই তাৰপাছত নিয়ম কিছুমান মানিব লাগিব যেনেকৈ আঠটা বজাৰ পাছত মানে সোমাব নোৱাৰে পি জিলৈ আমি আঠটা বজাত ষ্ট্ৰিক্টলী গেটখন বন্ধ কৰি দিওঁ তাৰপাছত আপুনি গেষ্ট আনিব নোৱাৰে পি জিৰ ভিতৰলৈ আপুনি গেষ্টৰ কাৰণে এটা ভিজিটিং ৰুম আছে বাহিৰত যদি আপোনাৰ ঘৰৰ কোনোবা আহে বা তেনেকৈ লগ কৰিব লাগে আপুনি আগদিনাখন আমাক খালী জনাব লাগিব যে ঘৰৰপৰা কোনোবা আহিছে এনেকৈ এনেকৈ ভিজিটিং ৰুমটো ইমানখিনিৰপৰা ইমানখিনি টাইমত আমাক লাগিব আৰু ল'ৰাটো একদমেই আহিব নোৱাৰে ভিজিটিং ৰুমলৈও আহিব নোৱাৰে ল'ৰা হওক যোন ল'ৰা আৰু গেটৰ সন্মুখলৈকেও আহিব নোৱাৰে আৰু বাকী আপোনাৰ ৰুমত আপুনি যেনেকৈ থাকে কথা নাই কিন্তু যেতিয়া ডাইনিং ৰুমলৈ আহিব তেতিয়া আপুনি ভালকৈ মানে ছৰ্ট তৰ্ট পিন্ধি আহিব নোৱাৰিব কাৰণ আমাৰ ইয়াতে বহুত কুক চুকবিলাক মেল হয় ত' সেইকাৰণে সেইটো ষ্ট্ৰিকলী এলাউড নহয় আৰু তাৰপাছত বাকী আৰু নিজৰ চফা চিক চিকুণখিনি চাব আৰু বাথৰুমটো চিনচ আপোনাৰ চেয়াৰিং হ'ব তেতিয়াহ'লে আপোনালোকে সেইখিনি মেইনটেইন কৰিব লাগিব আৰু নিজৰ মাজত আণ্ডাৰ্ষ্টেণ্ডিঙত বাথৰুমটো আপোনালোকৰ ৰুম এটা এটা বাথৰুম আছে ত' আপোনালোক দুজনী যোন আছে ৰুমত তাহাঁতি এক আপোনালোক দুজনী মিলাই মিলাই বাথৰুম চাথৰুম চফা কৰিব লাগিব দিদি এগৰাকী আহে চফা কৰি দিব কিন্তু ডেইলি যোনটো চফা সেইটো আপোনালোকে কৰি ৰাখিব লাগিব আৰু বাকী তেনেকৈ আপোনাৰ পানী চানীৰ সুবিধা চব আছে চফা তফা আপোনাৰ ডেইলি এক এগৰাকী আহে যোনে ৰুম চুমো সাৰি মেলি যায় ত' সেইবিলাক চাফ চিকুণৰ প্ৰব্লেম নাই পানীৰো প্ৰব্লেম নাই খালী আপুনি নিয়মখিনি মানি চলিলে হ'ল বাকী ভালে পাব ইয়াতে থাকি আপুনি মোক জনালে হঁ এডভান্স দিবতো লাগিব আপুনি মোক মানে এতিয়াই বুকিং কৰিবনে আপুনি কিবা পাছতকৈ জনাব আকৌ হয় হয় ঠিক আছে অঁ এডভান্স মানে ৰুমৰ একো এডভান্স তেনেকৈ নালাগে খালী চিকিউৰিটি ডিপ'জিত এটা থাকে টেন থাউজেনৰ ত' আপুনি সেইটো এতিয়া ডিপ'জিত যোনদিনাখন ৰুমটো বুক কৰে আপুনি ডিপ'জিটটো দিয়া মানে আপোনাৰ চিটটো বুক হ'ব আৰু ডিপ'জিটাৰ সেইটো ডিপ'জিত আপোনাৰ আফটাৰ মানে আপুনি ইয়াৰপৰা যেতিয়া যাব তেতিয়া আপোনাক আকৌ ৰিটাৰ্ণ কৰি দিয়া হ'ব হয় হয় অকণমান জল্দি কৰিব মানে আৰু কেইগৰাকীমানে সুধি থৈছে ত' পুতুককৈ সিহঁতে যদি বুক কৰি লয় আকৌ ঠিক আছে দিয়ক